আমি বহুধৰণৰ ভিডিঅ' গেম খেলিছোঁ যেনেকৈ পাবজি মোবাইল লিজেণ্ড লুডু ফ্ৰী ফায়াৰ মোৰ তাৰ চবচে বেছি ভাল লাগে লুডুটোৱে লুডুটোত আমি চাৰিজনকৈ লগৰ লগ হৈ যেতিয়া খেলি থাকোঁ লুডুটো গুটিকেইটা খোৱাৰ মজাটোৱে বেলেগ আমি ইটোৱে সিটোকো খুব খাওঁ ট্ৰল কৰোঁ মই অকল গেমটো গেম বুলিয়ে মনতে এই গেমটোৱে বহুতখিনি ধৈৰ্য্য শক্তিও বঢ়ায় আৰু বহুতখিনি বুদ্ধিও প্ৰয়োজন হয় মানে কি হয় কেতিয়াবা কোনোবা এটা গুটি এইটো জাজ কৰা হয় যে এইটো ছয় মাৰিব বা ছয় মৰা পিছত দুই মাৰিব তেনেকুৱাকৈ একদম জাজ কৰি ভাল লাগে কেতিয়াবা তো ভাল জাজ হয় কেতিয়াবা নহয় ভাল জাজ কৰা টাইমতটো বহুত ভাল লাগে যেতিয়া গুটিকেইটা খাই থাকোঁ বিশেষকৈ জিকা সময়ত বহুতেই ফুৰ্ত্তি পাওঁ এই লুডুটো খেলি পাবজিটো তেনেকৈ বহুত ভাললগা গেম পাবজিটোত আমি মইতো বেছিখিনি ৰেণ্ডম প্লেয়াৰৰ লগতে খেলিছিলোঁ ৰেণ্ডম প্লেয়াৰৰ লগত খেলিলে কি হয় বহুত জেগাত বহুখিনি লগৰ লগ পাওঁ কিছুমানটো বহুতো ভাল লগৰো পাওঁ কিছুমান বহুত বেয়া লগৰো পাওঁ যেতিয়া গম পাওঁ মানে তেতিয়া ল'ৰাজনে কোনটো কেৰেক্টাৰৰ ল'ৰা হয় সেই গেমবিলাকতো বুজিব পৰা যায় যেনেকৈ মই এতিয়া ধৰা তাক আগতেই হেল্প কৰিলোঁ তেতিয়া সি মোক ভাল বিহেভ কৰে যেতিয়া মই গেমটো খেলি থকা টাইমত বিশেষ কিবা প্ৰবলেমত যদি ফচি যাওঁ বা ফাইট হৈ থকা টাইমত তাক যদি হেল্প কৰিব নোৱাৰো সি স্লেং ৱৰ্ড ইউজ কৰে মই তেতিয়া ভাবোঁ আৰু যে এই গেমটোত ইয়াৰ সেইটোৱে কেৰেক্টাৰ এনেকুৱা বহুত কেৰেক্টাৰবিলাক ওলাই পৰে আমি মাজতে মই মোবাইল লিজেণ্ডটো খেলিছোঁ মোবাইল লিজেণ্ডৰটো বহুত এটা ভাললগা গেম মোৰ মোৰ মোবাইল লিজেণ্ডটো চবচে প্ৰিয় গেম বুলি কলেও মোৰ ভুল নহ'ব মোবাইল লিজেণ্ডটো বহুত খেলোঁ মই দিনটোতটো প্ৰায় চাৰি পাঁচবাৰ খেলোঁৱে মই চবচে বেছি খেলোঁ মাক্স মেনে খেলোঁ মাক্স মেনটো সেইটো কাৰণে ভাল লাগে বহুত বেছি ডেমেজ আছে লেট গেম হয় লেট গেমাৰ হয় কিন্তু ডেমেজটো বহুত বেছি কাৰণে মই বেলেগৰ টেংকৰ পাছত মই মেজৰ পাছত মই খেলি ভাল পাওঁ মই খুব টাৱাৰ কিলিয়াৰ কৰোঁ সেই গেমখিনি বহুত ভাল লাগে মোবাইল লিজেণ্ডটো মোবাইল লিজেণ্ড মই এতিয়া খেলা প্ৰায় এক বছৰ ওচৰা ওচৰিয়ে হৈ গ'ল আমাৰ মোবাইল লিজেণ্ডটোতো আমাৰ বহুত বহুতকেইটা পাৰ্ট আছে প্ৰথম আছে ইলাইট আছে ইলাইটৰ পাছত আছে গেন মাষ্টাৰ গেন মাষ্টাৰৰ পাছত আছে ইপিক ইপিকৰ পিছত আছে লিজেন লিজেণ্ডৰ পিছত আছে মেথিক কিন্তু প্ৰতিটো পাৰ্টেই পাঁচটা পাঁচটা পাৰ্ট আছে যেনেকৈ এতিয়া ইলাইটো ওৱানৰপৰা ষ্টাৰ্ট হ'ব তাত আছে পাঁচটা ষ্টাৰ তাত এটা ষ্টেপ কমপ্লিট হ'ল তাৰপিছত ইলাইট টুত যাব ইলাইট থ্ৰী ইলাইট ফ'ৰ ইলাইট ফাইভ ইলাইট ফাইভ কমপ্লিট হৈ যাব তাৰপিছত ইপিক টু ইপিক ওৱানত আহি যাব ঠিক ওৱানৰপৰা তেনেকুৱাকৈ প্ৰতিটো মানত প্ৰতিটোতে পাঁচটা পাঁচটা চেপ্তাৰ আছে মানে এই পাঁচটা পাঁচটা চেপ্তাৰ এনেকৈ কমপ্লিট কৰি কৰি মেলি মেথিক পায় মই আজিলৈকেতো মেথিকটো পোৱাগৈ নাই কিন্তু মোৰ বেছিখিনি লগৰে মেথিক পালে মোৰ পিছত বহুত বেছি হিৰও নাই মই মাক্স মেনৰ মিয়াদনি খেলি ভাল পাওঁ বহুত বেছি ডেমেজ আছে মিয়াজনীও মই কিন্তু এতিয়া লাহে লাহে চাপৰ্ট খেলিব লৈছোঁ এচষ্টিচ বোলা এজন হিৰ আছে হিৰটো খেলি ভাল লাগে চাপৰ্ট ভাল লাগে সেইটো চাপৰ্ট খেলিলেও বহুতখিনি ভাল লাগে বেলেগৰ খেল কৰিব পাৰোঁ যেতিয়া ফাইট হৈ থাকে বেলেগ অপনেট টিমটোৰ লগত তেতিয়া মই সিহঁতৰ যদি হেলথটো ডাঙৰ হৈ যায় সিহঁতৰ খেল খেল কৰিব পাৰোঁ মই সিহঁতৰ হেলথটো দিব পাৰোঁ হেলথটো দি দিলে কি হয় সিহঁতে আকৌ ফাইট কৰিবলৈ সুবিধা হয় সিহঁতক যিমানে মই মানে আমি গেমটো জিকাৰ সিমানেই চাঞ্চ আহি থাকে কেতিয়াবা কি হয় কেতিয়াবা গেমটোত খঙেও খঙো উঠে মানে কি হয় গেমটোত বহুতখিনি কেবাটাও হিৰ প্ৰয়োজন হয় ফাইটাৰ লাগে মেচ লাগে মাক্স মেন লাগে টেংক লাগে এচচিয়ান লাগে তো কেতিয়াবা কি কৰে কিছুমানে অকল মেজেই তিনটা লৈ লয় তেতিয়া মানে গেমখন জিকিবৰ কাৰণে অকমান অসুবিধা হয় কেতিয়াবা মাক্স মেনেই তিনটা লৈ লয় তেতিয়া খঙো উঠে এতিয়া উপায়তো নাই সেনেকৈয়ে খেলি থাকোঁ আৰু মোৰ চবচে বেছি প্ৰথম ইষ্টাৰ্টিঙততো মই ফাইটাৰে খেলিছিলোঁ ফাইটাৰ খেলিলোঁ খেলিলোঁ যেতিয়া হাৰি যাওঁ হাৰি গ'লে সেইটো গেম সেইটো হিৰ নেখেলোঁ আকৌ হিৰ চেঞ্জ কৰি দিওঁ ফাইটাৰৰপৰা আহিলোঁ মেচ খেলিলোঁ মেচটো মই বৰ বেছি খেলি ভাল নাপাওঁ তথাপিও খেলোঁ কেতিয়াবা যদি ৰেণ্ডম প্লেয়াৰৰ লগত যদি কোনো যদি মেচ খেলোতা নাহে তেতিয়া খেলোঁ সেই গেমটোত আমি প্ৰফাইলবিলাক চেক কৰিব পাৰোঁ কোনে কিমানত আছে আজি লিজেণ্ডত আছেনে কোনে কি আছে এটিটিউতটো দেখাই ভাল লাগে যোনখিনি এতিয়া মেথিকত থকা প্লেয়াৰখিনিৰ সিহঁতৰ এটিটিউতটোৱেই বেলেগ মানে সিহঁতে বহুত বেলেগ খেলিবও পাৰে আমাৰখিনিক বহুত সোনকালে মাৰিব পাৰে সেই গেমবিলাক ভাল লাগে বহুত ধুনীয়া এটা গেম হয় মোবাইল লিজেণ্ডটো লুডুটো চবচে বেচ সেইটোৱে লাগে যে কাবাক বেলেগৰ মই ধৰা এতিয়া ইয়েল্ল ললোঁ গ্ৰীণ কালাৰ গ্ৰীণ কালাৰটো যদি গুটি দুই এটা খাই দিব পাৰোঁ বহুত ভাল লাগে লুডু সেইটোৱে ফুৰ্ত্তি লাগে জিকিলেতো চবচে বেছি ফুৰ্ত্তি ফুৰ্ত্তি লাগে হাৰিলে সিমান ভাল নালাগে হাৰিলেও কি হয় এটা জেদ এটা থাকে যে নেক্সট গেম জিকিম নেক্সট গেম জিকিম তেনেকৈয়ে খেলি থকা হয় আৰু খুব ইজনে সিজনৰ ঠাট্টা কৰা হয় হাৰিলে বা ই এটাও গুটি পকাব নোৱাৰিলে ই এটাও গুটি খাব নোৱাৰিলে ঠাট্টা কৰা হয় সেনেকেই কিন্তু বহুত ধেমেলীয়া গেম এই ধেমেলীয়া গেমবিলাক খেলি মোৰ বহুত ভাল লাগে